অ হয় অ আচ্ছা

অ অ পাই যাব পাই যাব অ পাই যাব পাই যাব পাই যাব পাই যাব

ঠিক আছে বাইদেউ আপুনি লৈ আহিব আমি ইয়াতে কথা পাতি ল'ম বাকীখিনি ঠিক আছেনে ঠিক আছে বাৰু